অঁ নাটক কৰিব নে নাটক আনিব নাটক আনো দে আনো দে অলপমান মানে সেইও লাগিব না তেতিয়া অলপ সেই হ'ব অলপ এতিয়া পৰীক্ষাটো চব পিনৰ পা শেষে হ'ল কি তাৰ আবাহনে আনে না ৰাজ তিলকে আনে কি বা আনে পৰীক্ষাটো শেষ হওক দে এতিয়া মেট্ৰিক পৰীক্ষাও শেষ হওক হায়াৰ ছেকেণ্ডোৰী শেষ আমাৰো বেটা বেটি হাল পৰীক্ষা শেষ হওক তেতিয়া আনো দেই আমি মানে এতিয়া কাবাক কাবাক সেই দিব লাগিব ল'ব লাগিব আকলাই ক'ত আৰু হে কৰিব লাগিব এই তেনেকৈ বিজু আছে চিকা আছে তাহাকো ল'ব লাগিব লৈ ধৰক ছিজনত দিয়া দায়িত্ব তাহাকো দিব লাগিব

আগতে মিটিং এখন দিব লাগিব ন আগতে মিটিং এখন দিয়া মিটিং এখন পৰীক্ষাটো শেষ হোৱাৰ এসপ্তাহ পিছতে মিটিংখন দিয়া মিটিংখনৰ পাছত কি আলোচনা কৰো কোনফালে তাৰে লাগব হেৰি সম্পাদক লাগিব সভাপতি লাগিব বা এনেকৈ সেই লাগিব আৰু সেইবিলাককো দিব লাগিব টিকট তাহোঁনৰ কেইটা বিক্ৰী কৰিব পাৰে কিমান টিকেটৰ ভি আই পি ত কিমান ছিজনত কিমান গেলাৰীত কিমান সেইটো মানে মিটিঙত আলোচনা কৰি কিনে আমি সেই কৰিম বুলি ভাবিছোঁ আৰু নে কি বহুত ছিজনত এতিয়া ধৰকচোন কেই ৰাতিৰ বা আহে তিনিদিনৰে আহে না চাৰিদিনৰে পাঁচদিনৰ সেই হিচাপত মিলাব লাগিব তাৰমানে মিটিং কৰি হে তাৰমানে সেই কৰিব লাগিব থিয়েটাৰ এখন আনিব লাগিলে দেখোন কিমান টকা লাগিব সেই হিচাপত সেই কৰিব লাগিব আৰু আমাৰো যাতে অলপমান উন্নতি হওক আৰু হয় নে নহয় অলপ নিজৰো সেই লাগিব আৰু গ্ৰুপত মোটামুটি পোন্ধৰজনমান লাগিব আমি আপোনাৰ নোৱাৰিম এইটো পোন্ধৰজন ধৰ আমাৰ গাঁওখনৰ পোন্ধৰজন আৰু ক'বাত কেইজনমান মানে গোটেইখিনি মিলিয়ে পাতিব লাগিব আৰু

অঁ সেই দোকানত ঘৰে ঘৰেও যাব লাগিব ধৰক আপনাৰো আপোনাৰ মাহঁতৰ ঘৰত দিলাক মই মাইহঁতৰ ঘৰত দিলোঁ বা তেনকৈ সেই কৰিব লাগিব আৰু য'তে আৰু যিমান আৰু সেই কৰিব পাৰোঁ আৰু

অঁ অঁ এইটো হে দিয়ক পৰীক্ষাটো ভালে ভালে যাওক আৰু কেইদিমান আছে আপোনাৰ ছোৱালীৰ পৰীক্ষা

অঁ

দিয়ক তে আমাৰো শেষ হওক আমাৰো সাত তাৰিখে শেষ হ'ব এই হয় তেতিয়া আলোচনা

মানুহকেইটাক লাগিব আৰু আগতে মিটিংখন তাৰপিছতহে মানে থিয়েটাৰৰ আপোনাৰ মোৰ দুটাৰ কথামতে নহ'ব নাই দহটাক সুধিব লাগিব কোনখন ভাল থিয়েটাৰ কোনখন কি

মই বাৰু প্ৰথমতে থিয়েটাৰটোৱে আৰু ভাবাটো ভাবিব পাৰিয়ে আৰু

এই বিজু আৰু চিকাক আগতে ক'ব লাগিব তাহোঁন দুটা বিজুতো আৰু একদম ক'ব নালাগে তেওঁ এক্সপাৰ্ট বিজুক দিলে বিজু যদি আমাৰ লগত থাকেই আৰু বেলেগ আৰু কাকোৱে নালাগে বিজুৱে চব পিনে মেইনটেইন কৰিব পাৰিব

এই বিজুৰো সৰু আপিটোৰ পৰীক্ষা তাইৰ বা কোনদিনা শেষ হয় এ অঁ দে অঁ গুড নাইট